আমাৰ অঞ্চলটোত সৰ্বসাধাৰণতে তিনিটা ধৰ্মাৱলম্বী লোক আছে হিন্দু মুছলিম আৰু খ্ৰীষ্টিয়ান আমাৰ সেই তিনিটা অঞ্চলৰ পৃথক পৃথক বুলি নহয় আমাৰ সকলোখিনি সমূহীয়াভাৱে আছে হিন্দুৰ লোকো মুছলিম লোকো আৰু খ্ৰীষ্টিয়ান লোকো আমাৰ একে লগ পাতিয়ে আছে তেনেকৈ ভাগ ভাগ পৃথক হিচাপে নহয় আমাৰ আটাইকেইটা ধৰ্মই আটাইকেইটা সম্প্ৰদায়ৰ মানুহেই নিজৰ নিজৰভাৱে চলে নিজৰ নিজৰ গীৰ্জা আছে মন্দিৰ আছে চাৰ্চ আছে নিজৰ নিজৰ ধৰ্মত নিজে নিজে পুৱা গধূলি তেওঁলোকে আৰাধনা কৰে নিজাববীয়াকৈ নিজে পালন কৰে আমাৰ সকলোৱে ককাই ভাই হিচাপে বা আমাৰ ওচৰ চুবুৰীয়া হিচাপে আমি একতাৰ দোলেৰে বান্ধ খাই আছোঁ কাকো কোনেও ধৰ্মৰ হিচাপে বিভেদ আমাৰ নাই